হেল্ল' হয় দাদা মই জালুকবাৰী বজাৰৰ পৰা কৈছিলোঁ আপোনাৰ তাত লোকেল মাছ লাগিব নেকি লোকেল মাছ লাগিব নেকি

মাছ মানে আপোনাৰ ৰৌ মাছ আছে ভকুৱা আছে অ' অঁ অঁ অঁ সেইটো হয় অঁ ডাঙৰ ৰৌ তিনি কেজি চাৰি কেজি অঁ আপোনাৰ সৰু মাছো আছে অঁ ঠিক আছে